হেল্ল' হেল্ল' হয় হেৰি এইটো ডিষ্টিক লাইবেৰীত লাগিছে নে হয় মোক মানে কেইখনমান কিতাপৰ প্ৰয়োজন আছিল আৰু কিতাপ কেইখন মই ঘৰলৈ লৈ আহি বিশদিন মান ৰাখিব বিচাৰিছিলোঁ তেনেকুৱাকৈ পৰা যাবনে হয় হয়

হয় অঁ অঁ অঁ পোন্ধৰ দিন পাম হয় মোক মানে হেৰি লাগিছিল হয় হয় মোক মানে অঁ অঁ অঁ মোক লাগিছিল কিবা এনেকুৱা যে মানৰ আক্ৰমণৰ সময়ৰ কিবা এনেকুৱা ধৰণৰ অলপ ইতিহাস থকা উপন্যাস হ'লেও হ'ব

হয় হয় হয় সেইখনৰ লিখক কোন হ'ব হয় হয়

আৰু আৰু আপোনালোকৰ ইয়াতে মানে পেপাৰটো সদায় আহেনে পেপাৰ চাব খুজিলে হয় মোক মানে অলপ কেইবছৰ মান আগৰ পেপাৰ লাগিছিল আছেতো

হয় হয় ঠিক আছে মই হেৰি কৰিম দিয়ক মই গৈ কাৰ্ডখন আজিয়ে বনাই ল'ম দহটা মান বজাত গুচি যাম আৰু হয় ঠিক আছে হ'ব দিয়ক ধন্যবাদ